হেল্ল' অঁ অঁ দাদা হেৰি আপুনি বাইদেউ চাহ বিক্ৰী কৰেনে আপুনি চাহ তাহ শুনিছোঁ অঁ হেৰি চাহৰ মানে শুনিছোঁ আপোনালোকৰ দোকানৰ চাহ খুব ভাল বুলি সেইকাৰণে আমি ইয়াতে আছোঁ আপোনালোকৰ দোকানলৈ গৈ আছোঁ আমি আপোনাক পাম নহ্ নহ্ এতিয়া অঁ অঁ মই সেই শুনি কেনেহে আহিছোঁ আপোনাৰ দোকানলৈ এনেই আপোনালোকৰ চাহৰ চাহ দছটা মানুহে যদি ভাল কৈছে ভালেই হ'ব সেইটো কাৰণে আহিছোঁ আৰু মই ইমানটোকে মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ মানে মই শিৱসাগৰলৈ গৈছিলোঁ যে এই মোৰ মানুহজনে ক'লে আৰু চাহ অকণ খাই যাও মই কৈছোঁ আৰু বাইদেউ এজনী বাইদেউ এজনী ইয়াত বোলো চাহৰ দোকান এখন আছে যে বহুত মানুহৰ মুখত শুনিছোঁ তেওঁ মৰাণ টাউনতে চাহৰ দোকান এখন আছে খুব ভাল আৰু মানে সেইটো কাৰণে বোলো মই সোমাই যাওঁচোন সেই আপোনালোকৰ মানে দোকানত ধৰক এতিয়া আৰুতো গম নাপাওঁ নহ্ কোনডোখৰত আপোনাৰ আছে ফোন নাম্বাৰটো পালো মই ভাবিছোঁ ফোন কৰি বাইদেউক সুধি লওচোন বাইদেউ আছেনে নাই মনটো আকৌ বেয়াও লাগিব নহ্ আপোনাক নাপালে যে সেইটো কাৰণে এনেই বাইদেউ আপুনিতো হেৰি অঁ ভালহে লাগে অঁ এনেই আপুনি হেৰি এনেই এনেই খাবলৈ কি কি কৰিছে বাৰু হোটেলখনত আপোনাৰ দোকানখনত অঁ অঁ অঁ অঁ অঁ আপুনি অঁ অঁ এনেই মিঠাই চিঠাই পিঠা চিঠা পাম নাই বাইদেউ এনেই আপুনি জানেই আৰু অঁ বাইদেৱে কি ঘৰতে বনায়নে কি অঁ সেই মানে শুনিছোঁ আৰু আপুনি পিঠাও খুব ভাল বনায় বোলে চাহৰ লগত পিঠাটো খাই ভাল লাগি অঁ মই ভাবিছো বাইদেউৰ ওচৰত আৰু তেনেহ'লে মানে সেয়া বাইদেউ বাকী হেৰি আপোনাৰ মানে সেই আদা দিয়া চাহ অকণ বন বনাবচোন আপুনি এনে কি হয় মানে আদা দিয়া চাহটো খালে অকণমান মানে ভাল লাগে মানে গম পাইছে নে আদা থেতালি দিব অকণমান ডিঙিটো আমাৰ মানে অকণ বৰ কিবা কিবা লাগিছে যে সেই মই শুনিছোঁ মানে আপুনি আদা দিয়া চাহ টাহো বৰ ধুনীয়াকৈ বনায় সেই তেনেকৈ বনালেও খুব ভাল লাগিব খাই মেলি মানে

অঁ হয় হয় এনেই অঁ অঁ আৰু এনেই আপোনালোকে ফাষ্টফুডৰ বস্তু বনাই নেকি কিবা এনেকৈ চাওমিন তাওমিন মানে মোৰ ছোৱালীজনী আছে যে তাই মানে কি হয় মোৰ ছোৱালীজনীয়ে খাই খুব ভাল পায় মানে ফাষ্টফুড এতিয়া ধৰক আমি চাহ আৰু পিঠা খাম তাইটো পিঠা আৰু চাহ সৰু ছোৱালী নাজানিবনে সেইটো কাৰণে ভাবিছোঁ আৰু মই মানে আপুনি ধৰক আপোনালোকে পিঠা চিঠা বা খামেই সেইটো খামেই বনাই দিয়ে আৰু ভালো হ'ব আৰু সিহঁতেও খাই ভাল পাব যিহেতু আপোনাৰ মানে হাতৰ পিঠা বা চাহ ভাল যদিকে ফাষ্টফুডৰ বস্তুও ভাল হ'ব আৰু মানে আশা কৰিছোঁ আৰু ভাল হ'ব বুলি আৰু যেনে আপোনালোকৰ দোকানত গ'লে আৰু পিছত নেক্সট টাইম যেনে আহিব পাৰোঁ সেইবুলি আৰু তাৰপিছত অঁ আৰু অঁ অঁ অঁ অঁ এনেই মই বাইদেউ এনেই পিঠা চিঠা আপোনাৰ পৰা লৈ যাব পাৰিমনি ঘৰলৈ এনেই আছেনে বেছিকৈ অঁ সেইটোৱে ভাবিছোঁ আৰু এনেই তিল পিঠাবিলাক হ'বনি তিলপিঠা ভজা পিঠা সেইবিলাক অঁ অঁ বাইদেৱে মানে এইবিলাক ঘৰত কৰে নহ্ আপোনাৰ ভাল উপাৰ্জন হয় চাগে খুব ভালো দোকানখন শুনিছোঁ অঁ অঁ অঁ অঁ অঁ সেয়াই আৰু বাইদেউক যেনে আপোনাৰ ওচৰত চাহ একাপ খাই কেনে মানে ভালো লাগিছে ধৰক খাই খাই কথাও পাতিছোঁ আপোনাৰ বো খুব ভালো গম পাইছোঁ মানুহজনেও কৈছে খুব ভাল লাগিছে বাইদেউৰ ওচৰত আকৌ আহিম বুলি ভাবিছোঁ আশা কৰিছোঁ আৰু আমাৰ ধৰক যিমান ডিব্ৰুগড়ৰৰ মানুহ ঠিক আছে হ'ব তেনে থৈছো অঁ